অঁ হয় মই অঁ কওক দাদা অঁ আপোনাৰ লাই পালেং তাৰপিছত মূলা ধনিয়া তাৰপিছত আপোনাৰ জিকা ৰঙালাও জাতিলাও

হাইব্ৰীডত আপোনাৰ হাইব্ৰীড হাইব্ৰ্ৰীডত আপোনাৰ জাতিলাও পাব তাৰপিছত ৰঙালাও পাব তাৰপিছত আপোনাৰ ফুলকবিও আছে উলকবিও হ'ব তাৰ পৰা আপোনাৰ হাইব্ৰীডৰ মূলা আছে হাইব্ৰীডৰ আপোনাৰ হাইব্ৰীডৰ জাতিলাও পাব আপুনি জাতিলাও ৰঙালাও লৈ যাব পাৰে ৰঙালাও লৈ যাব পাৰে আপুনি তাৰপিছত আপুনি জিকাটো নিব পাৰে অঁ হাইব্ৰীডৰ জিকাও নিব পাৰে আপুনি ভেণ্ডিতটো ভেণ্ডিটোও পাব হাইব্ৰীডত কুন্ধুলিও পাব আপুনি লাগিলে

ডাংবডীটো এতিয়া আপোনাৰ আপুনি লৈ যাব পাৰে অঁ মোৰ ইষ্টকত আছে আপোনাৰ কি কিমান লাগে লৈ যাব পাৰিব আৰু অঁ ডাংবডী লৈ যাব পাৰে আপুনি ডাংবডী ফেচবিন ভেন্দি লৈ যাব পাৰে অঁ তিয়হ তিয়হটো নিব পাৰে আপুনি এতিয়া আপুনি এইবোৰ ছিজন ধুনীয়া ছিজন হৈ আছে আপুনি নিব পাৰে অঁ তিতা কেৰেলাটো আপুনি তিতা কেৰেলা লৈ লৈ যাব পাৰে তিতা কেৰেলাটো আছে অঁ তিতা কেৰেলা আছে বৰ বেঙেনাটো আছে আপোনাৰ অঁ অঁ অঁ আহিব দাদা হেৰি কি বুলি কয় আপুনি যোন খিনি টাইমত আহে মোক ফোন এটা কৰি ল'ব আপোনাৰ মই ভাল ভাল ঠাই দি দিম ঠিক ঠিক ঠিক ঠিক আছে হ'ব দিয়ক অঁ ঠিক আছে অঁ অঁ